দাদা মই আপোনাৰ ৰেষ্টুৰেণ্টৰ পৰা ভেজ চাওমিন দুই প্লেট চিকেন চাওমিন তিনি প্লেট আৰু চিকেন ৰোল চাৰিটা অৰ্ডাৰ কৰিছিলোঁ তাকে এতিয়া তাৰে ভেজ চাওমিন দুই প্লেট নালাগে আৰু চিকেন চাওমিনো তিনি প্লেটৰ ঠাইত দুই প্লেট দিলেই হ'ব বাকী চিকেন ৰোল চাৰিটাৰে সৈতে এইখিনি অৰ্ডাৰ পঠাই দিব